হেল্ল' ট্ৰেভেলিং এজেঞ্চি হয়নে অঁ মই আপোনাৰ এজেঞ্চিৰ পৰাই এখন কেব বুকিং কৰি আহিছিলোঁ মৰিগাঁৱৰ পৰা গুৱাহাটী আৰু মই সেই কেবখনতে যাব বিচাৰিছোঁ আপুনি পাৰিলে সেইখনকে মোক বুকিং কৰি দিয়কচোন মই গুৱাহাটীৰ পৰা এতিয়া ৰিটাৰ্ণ যাব বিচাৰিছোঁ আপুনি পইচাটো এহেজাৰ ভিতৰতে কৰি দিব মই সেই এহেজাৰ টকাৰতে মৰিগাঁৱৰ পৰা গুৱাহাটী আহিছিলোঁ আৰু সেইখন গাড়ীকে বুকিং কৰি দিয়ক তেতিয়া একেটা দামতে হ'ব আপোনাৰ সেই কেব ড্ৰাইভাৰজন বহুত ভালেই চলাইছে গাড়ীখন সেইটো কাৰণে মই আপোনাৰ এজেঞ্চিতে মই বুকিং কৰিব বিচাৰিছোঁ আৰু সেইখন গাড়ীয়ে লাগে ঠিক আছে মই মোৰ কাম ইয়াত শেষ হৈ যাব সাতটা আঠটা মানতে হৈ যাব আপোনাৰ গাড়ীখন চাৰে আঠটা মান বজাত মোক গুৱাহাটী মেইন টাউনৰ ওচৰতে বিশালৰ ওচৰতে ৰখি থাকিবলৈ ক'ব

লোকেশ্যনটো দি দিম আপোনাক আপুনি ড্ৰাইভাৰজনক দি দিব আৰু সময়মতে উপস্থিত থাকিবলৈ দিব নহ'লে মোৰ বহুত অসুবিধা হ'ব